অঁ ভন্টি কোৱা কোৱাচোন অ' অসমৰ বৰ্ডাৰকেইটা আমাৰ দেশ আমাৰ অসমৰ লগত য কিবা দেশ হ'ল বাংলাদেশ আৰু ভূটান আৰু ৰাজ্য হ ৰাজ্য হ'ল তোমাৰ কিবা অৰুণাচল প্ৰদেশ মিজোৰাম নাগালেণ্ড আচ্ছা আৰু বিশেষ মোৰ ইমান মনত পৰা নাই তুমি এক কাম কৰিবা কাইলৈ মোক ফোন কৰি আমাৰ ঘৰত আহিবা তাৰপিছত আমি দুজনে মিলি পেলাই আৰু ভালকৈ চাৰ্চ কৰি পেলাই তোমাক আৰু ক'ব পাৰিম তোমাৰ সহায়ো হ'ব ধৰা তুমি কালি কালিলৈ পাৰিলে পাৰিলে এবাৰ আহিবা হ'ব